আমি বেংকত বহুত বেংকত আমি বহুতো ধৰণৰ ধৰা পাচবুকত আমি পইচা জমা কৰিব পাৰোঁ এছ বি পাছবুকতো আমি পাৰোঁ ঠিক তেনেদৰে এগৰাকী মানুহৰ কেইবাখন কেইবাটা মানে বেংকতো মানে পাচবুক নিজৰ ইচ্ছা অনুসৰি থওঁ বুলিলেও মানুহে পাৰে প'ষ্টেলতো আমি থ'ব পাৰোঁ ভাৰতীয় ষ্টেট বেংকতো আমি থ'ব পাৰোঁ ঠিক তেনেদৰে আমি ইউক' বেংকতো থ'ব পাৰোঁ আমি ঠিক তেনেদৰে গাঁৱলীয়া বেংকতো থ'ব পাৰোঁ আমি এছ বি একাউন্ট আমি চব বেংকতে আমি খুলিব পাৰোঁ তাত আমি ধৰা আমাৰ ডেইলী ধৰা আমাৰ যিমান আমি পইচা আমি ধৰা ইনকম কৰোঁ সেইবোৰৰ পৰাই আমি কিছুমান পইচা আমি বেংকত জমা কৰি ৰাখিব পাৰোঁ আমি যেতিয়াই পাৰোঁ সুবিধা অনুযায়ী সেনেকেও দিব পাৰোঁ তাৰ কোনো সীমা নাই এছ বি একাউণ্টত থোৱা আমি যেতিয়াই হ'লেও ৰাখিব পাৰোঁ আমাৰ ধৰা ঘৰৰ মানুহৰ বিপদ হ'লেও আমি কেতিয়াবা সেই বেংকত জমা ৰখা ধনেৰে আমি আনি ঘৰখনৰ ধৰা মানুহৰ বেমাৰ আজাৰ বিভিন্ন কামত আমি সহায়ক সহায় লাভ কৰোঁ ঠিক তেনেদৰে আমি আৰ ডি একাউণ্টো খুলিব পাৰোঁ আৰ ডি একাউণ্টততো একাউণ্ট খুলিও মানুহে বহুত ধৰণৰ ধৰা চৰকাৰৰ পৰা সুবিধা লাভ কৰি তাৰ পৰা আমি যি ধৰা আমাৰ নিজে জমা থোৱা আৰু তাৰ পৰা চৰকাৰে দিয়া ধনৰ লগ হৈ আমি কিবা এটা কামত আগবাঢ়ো ধৰা আৰম্ভ কৰোঁ বুলি ক'লেও আমি পাৰোঁ ঠিক তেনেদৰে মই নিজে এগৰাকী ডাকঘৰৰ এজেণ্ট মই মোৰ এজেণ্টৰ জৰিয়তে আমাৰ ধৰা ওচৰ চুবুৰীয়া গাঁৱৰ প্ৰায়বোৰ মানুহকে গৈ মই ঘৰত তেওঁলোকৰ ঘৰত গৈ মই তেওঁলোকক কওঁ যে আপোনালোকেও এখন আৰ ডি একাউণ্ট খোলক আপোনালোকৰ ঘৰৰ ইনকম হোৱা তাৰে কিছুসংখ্যক পইচা আপোনালোকে সেই একাউণ্টত ধৰা মোৰ দ্বাৰা আপোনালোকে নতুবা নিজে হ'লেও আপোনালোকে বেংকত ৰাখওক তাৰ পৰা ধৰা নিজে থোৱা থোৱা ধনৰ উপৰিও চৰকাৰেও যি তাৰ সুত দিয়ে সেই দুয়োটা পইচা লগ লাগ লাগি আমি ধৰা কিবা এটা কামত আমি আগবাঢ়িব পাৰোঁ দোকানৰ ক্ষেত্ৰতো আমি সেনেকৈ কৰিব পাৰোঁ আৰু বিভিন্ন ধৰণৰ বেমাৰ আজাৰ ল'ৰা ছোৱালী স্কুল কলেজত পঢ়া ফীজৰ ধৰা এডিমচনৰো সুবিধা আমি ল'ব পাৰোঁ সেই কাৰণে মানুহৰ প্ৰতিজন মানুহৰে এখনকৈ হ'লেও মানে মানুহৰ চেভিংছ বা আৰ ডি ধৰা বিভিন্ন ধৰণৰ মানুহৰ পাচবুক থাকিলে বহুত সুবিধাজনক হয় আৰু সেই পাচবুকৰ জৰিয়তে আমি বিভিন্ন কাম কৰি ল'ব পাৰোঁ অসুবিধা আমি আঁতৰ কৰিব পাৰোঁ আমি বিভিন্ন ধৰণৰ কাম কৰিব পাৰোঁ সেই কাৰণে আমি যি বেংকতে নহওঁক লাগিলে আমাৰ ইনকম হোৱা তাৰে কিছুসংখ্যক টকা আমি বেংকত জমা কৰি ৰাখিব লাগে যাতে আমাক বিপদৰ সময়ত সহায়ক হয় সেইকাৰণে আমি বেংকত পইচা জমা কৰাটো খুবেই প্ৰয়োজনীয় আৰু আজিকালি প্ৰায়ভাগ মানুহেই জানে যে মানুহ এগৰাকী মানুহৰ বা এজনৰ বেংকত পাছবুক নহ'লে নহয়েই কাৰণ পাচবুকখন আজিকালি লাগিবই ধৰা চৰকাৰে দিয়া বিভিন্ন সুবিধা আমি ধৰা আচনিৰ জৰিয়তে কিবা কিবি মানে অনুদান পাবলৈ হ'লেও আমাক এখন পাছবুকৰ প্ৰয়োজন চেভিংছ পাছবুকৰ প্ৰয়োজন তাতে আমি ধৰা বিভিন্ন ধৰণৰ আমি সেই পাচবুকখনৰ জৰিয়তে মানে আমি কাম কৰিব পাৰোঁ তাত থৱা চৰকাৰৰ পৰা কিবা অনুদান সোমাই ধৰা নিজে টকা জমা কৰি থোৱাও আমি কেতিয়াবা সময় অনুযায়ী উলিয়াই ল'ব পাৰোঁ ঠিক তেনেদৰে আমি বহুত কামেই আমি বেংকৰ জমা কৰা পইচাৰ পৰা ধৰক একাউণ্ট থকাৰ পৰা আমি বহুতখিনি মানে সুবিধা লাভ কৰোঁ